অ কওক অ অ শুনিছোঁ অ বৰ্তমানতো মই বিজি আছোঁ ঠিক আছে বাৰু আপুনি আপোনাৰ এড্ৰেছটো মোক পঠাই দিব মই গৈ মেলি আ ঘৰখন চাই ল'ম তাৰপিছত আৰু আপোনাৰ কৰি দিম কামটো

অ অ ঠিক আছে মই ইভিনিঙতে আপোনাক মোৰ যিখিনি ডিজাইন আছে সেইখিনি আপোনাক পঠিয়াই দিম আপুনি চাই ল'ব তাৰপিছত আৰু মই এইকেইদিন অলপ বিজি আছোঁ তাৰপিছত যেতিয়া মই ফ্ৰী হ'ম তেতিয়া আপোনালোকৰ ঘৰলৈ যাম আপুনি জনাই দিব কোনটো ডিজাইন কৰিব লাগে মই কৰি দিম বাৰু অ ঠিক আছে